অঁ শিৱসাগৰ পৌৰসভা হয়নে আমি কাম এটা হাতত ল'বলৈ লৈছিলোঁ দহজনীয়া সদস্য এটাই পচন সাৰ কেনেকে প্ৰস্তুত কৰে সেইটো মানে মোক লাগিছিলে তাৰ আপোনালোকৰ জাবৰ জোঁথৰ অৱৰ্জনাবিলাক যে পেলাই মোৰ তিনিআলিতে মানে অলপ হেৰি খুলিছিলোঁ পকা কৰি ডাঙৰ গাঁত এটা ৰাখিছোঁ আৰু জেগা আছে তাত মানে জমা কৰিব লাগিব বস্তুটো গোটেইটো আপোনাৰ আপোনালোকৰ বস্তুবিলাক মানে য'ত চাফ চিকুণ হয় শিৱসাগৰ টাউনৰ ভিতৰতে অলপ মোক মানে প্লাষ্টিকটো অলপ চেপাৰেট কৰি দিব প্লাষ্টিকটো চেপাৰেট কৰি এইখিনি বস্তু মই পচন সাৰ কৰিম মানে বেলেগতকৈ মানে আমি য'ত আপোনাৰ ৰাসায়নিকৰ ইউৰিয়া পটাচত দাম বেছি হ'লে আমি মানে কম পৰিমাণ মানে গাঁৱৰ পিয়ৰ সতেজ চব্জিত মানে দিবলে গাঁৱৰ মানুহবিলাকক খোৱাবলে মানে সেইটো কাম হাতত ল'বলে বিচাৰিছোঁ আপুনি বস্তুটো দিব পাৰিলে সহায় কৰক অলপ দহজনীয়া গোটৰ দ্বাৰাই এইটো চলাম বুলি ভাবিছোঁ গোটেই কামটো অ ৰাসায়নিক সাৰতকৈ নিজৰ পচন সাৰটো ব্যৱহাৰ কৰিলে গাঁৱৰ মানুহৰ দুজনৰ পৰা দহজনৰ মানে সংস্থাপনটো দিবলে ভাল হ'ব মানে সেই খাতিকে পচন সাৰৰ তৈয়াৰটো আমি অলৰেডি মানে আমাৰ জেগাবিলাক চব ঠিক ঠাক হৈ গ'ল আপুনি বস্তুটো আমাক চাপ্লাই দিয়াত খালি সহায় কৰিব